অ মোৰ ঘৰ কদমত

বৰ বেছি ভিতৰত নহয় কদমৰ পৰা তিনিআলিৰ পৰা অলপ আহিব লাগে

হয় হয়

হয় হয় ঠিক আছে পেমেণ্টটো আমি কেনেকৈ কৰিব লাগিব

অ অ ঠিক আছে হ'ব নহ'লে মই পেমেণ্টটো কৰি দিম ঠিক আছে হ'ব